ভ্ৰমণ সুৰক্ষিত আৰু আৰামদায়ক হওক হ'বলৈ হ'লে বেছি খৰখেদা কৰি আমাৰ যাত্ৰাৰ পৰিকল্পনা কৰিব নালাগে এটা ধীৰে সুস্থিৰে এটা নিদিষ্ট পৰিকল্পনা মতে আমাৰ যাত্রাসমূহ বা ভ্ৰমণসমূহ হ'ব লাগে আৰু যিটো ঠাইত ভ্ৰমণ কৰা হয় বা যাত্ৰা কৰা হয় সেই ঠাইৰ আগতীয়া কিছু তথ্য গোটাই লোৱাটো অতি প্ৰয়োজনীয় আৰু বতৰৰ পূৰ্বানুমান কৰিবৰ বাবে আজিকালি

ম'বাইলৰ যোগেদি পূৰ্বানুমান কৰিব পাৰি তেনেধৰণেও পূৰ্বানুমান কৰিহে যাত্ৰা কৰিব কৰালে কৰিলে ভ্ৰমণটো বেছি সুৰক্ষিত আৰু আৰামদায়ক হ'ব